এই ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত আমাৰ মানে অসমেই ভাল লাগে আমি যিহেতু অসমতে থাকোঁ অসমত থাকি বহুত ভাল লাগে অসম একেবাৰে সেউজীয়া অসমৰ আমাৰ ইফালে হেৰি আছে এই আপোনাৰ শিৱসাগৰৰ ফালে হেৰি তলাতল ঘৰ আছে ৰংঘৰ আছে কাৰেংঘৰ আছে শিৱদৌল আছে তাৰপিছতে আপোনাৰ সিফালে আৰু বহুকেইটা সত্ৰও আছে সেইখিনি জাগা চাই ভাল লাগে গৈছিলোঁ তাতে তাৰপৰা আকৌ শিৱসাগৰৰ পৰা সিফালে ডিব্ৰুগড়লৈ গ'লোঁ ডিব্ৰুগড়ত আপোনাৰ সেই জগন্নাথ মন্দিৰৰ আকৃতি মানে ডিজাইনত যিটো জগন্নাথ মন্দিৰ বনোৱা আছে সেইটোও আছে ভাল লাগে চাই গৈছিলোঁ ভিতৰলৈ তাৰপিছতে অসম মেডিকেল কলেজো আছে সেইখনো ভাল লাগে তাৰপিছতে আমাৰ ইফালে তেজপুৰ আছে তেজপুৰতো আমাৰ বহুতখিনি চাবলগীয়া বস্তু আছে ঊষা অনিৰূদ্ধ এই ঊষা অনিৰুদ্ধৰ হেৰি সেইখিনি আছে তাৰপিছতে চিত্ৰলেখা পাৰ্কখন আছে আৰু আমাৰ ইফালে মই অৰুণাচলৰ সেই সিফালে অসমৰ সেই সেই শদিয়ালৈকে গৈছোঁ শদিয়া যাওঁতে এইখন দলং পাইছিলোঁ এই আমাৰ ভূপেন হাজৰিকা সেতুখন পালোঁ সেইখন চালোঁ নতুনকৈ বনাওঁতে ইফালে বগী লখিমপুৰৰ ফালে যাওঁতে বগীবিল আছিল বগীবিলৰ দলংখন চালোঁ বহুত ভাল লাগিল অসমৰ গুৱাহাটীৰ ভিতৰত কামাখ্যা মন্দিৰ আছে ইফালে শৰাইঘাট দলংখন আছে সিফালে আমাৰ আকৌ হেৰিত আছে এইয়া কি কয় নৱগ্ৰহ মন্দিৰ আছে আৰু ইফালে শিৱদৌল এই কি কয় উমানন্দ আছে তাৰপিছতে আমাৰ অসমত চাবলগীয়া বস্তু বহুতেই আছে এইফালে আৰু কা কামাখ্যা মন্দিৰ ওপৰত গৈ থাকিলে বগলা মন্দিৰ বুলি আছে সেয়াও যাব পাৰি মানে অসমৰ বহুত বস্তু আছে চাবলগীয়া কাজিৰঙাত গৈছিলোঁ কাজিৰঙা চাই ভাল লাগিছে তাৰপিছতে এইফালে আৰু এইয়া অৰুণাচলৰ ৰাস্তাইদি গৈ পেলাই ভিতৰলৈ গৈ পেলাই সিফালে আমি হেই হেৰিত কি কয় এইটো মই পাহৰিলোৱে এইটো নামটো আছিল তাতে মন্দিৰ এটা আছিলে মন্দিৰত গৈও ভাল লাগিলে তাৰপিছতে আমাৰ চিৰিয়াখানা আছে চিৰিয়াখানাত ভাল লাগে এই বহুত কিবাকিবি আছে আৰু আমাৰ অসমখন গুৱাহাটীখনটো ভাল লাগে ট্ৰেই এয়াৰপ'ৰ্টত গৈ ভাল লাগে ট্ৰেইন ষ্টেচনত গৈ ভাল লাগে বহুত কিবাকিবি আছে চবতে গৈ ভাল লাগে সেইকাৰণে মোৰ মানে নিজৰ ঠাই অসমখনে মোৰ মানে প্ৰিয় আৰু অসমত বহুতো কিবাকিবি আছে ইমানবোৰতো আৰু মনত নাই ইমান গৈছোঁ ভালে গোটেইখিনিয়ে ভাল লাগিছে নিজৰ ৰাজ্য সদায় নিজৰে আৰু ভাল লাগিবয়ে